কোনো এখন অজ্ঞাত ঠাইলৈ ফুৰিবলৈ গ'লে কোনো বিপদ হ'ব পাৰে বুলি ভাবোঁ কিয়নো এখন অচিনাকি ঠাইলৈ এজন পুৰুষ অকলে যোৱাতকৈ পৰিয়াল আৰু মহিলাৰ সৈতে গ'লে গ'লে সেই পৰিয়ালটোৰ বা সেই পুৰুষজনৰ বিভিন্ন ধৰণৰ বিপদ হ'ব পাৰে পৰিয়ালটোত হয়তো কিছুমান বিভিন্ন ধৰণৰ জেগা অচিনাকি জেগাত কিছুমান এনেকুৱা ধৰণৰ দুৰ্গম জেগা আছে য'ত দুৰ্বিত্তই বা ডকাইতে সেই পৰিয়ালটো অনিষ্ট সাধন কৰিব পাৰে পৰিয়ালটোৰ মানুহ পৰিয়ালটোৰ মানুহকেইজনক হয়তো মাৰিও পেলাব পাৰে সেয়েহে পৰিয়ালৰ মহিলা পুৰুষসকল সজাগ হৈ কোনো এখন দুৰ্গম জেগালৈ যাব লাগে আৰু আমাৰ ঠাইখনলৈ অহা পৰ্যটকসকলৰ ক্ষেত্ৰততো কেতিয়াবা বিপদ হ'ব পাৰে কিয়নো বিভিন্ন ধৰণৰ সমস্যাই সন্মুখীন হ'ব পাৰে তেওঁলোক কাৰণ অচিনাকি জেগাখনত পৰ্যটক এজনে পটককৈ সেই জেগাখনৰ বিষয়ে নাজানিবও পাৰে আৰু সেই জেগাখনৰ বিষয়ে তেওঁক কিয়নো জানিবলৈহে আহে সেয়েহে তেওঁলোকৰ বিপদ যিকোনো মুহূৰ্তত হ'ব পাৰে কিয়নো পৰিস্থিতিৰ কথা কোনেও নাজানে বৰ্তমান পৰিস্থিতি যিকোনো সময়তে পটককৈ দুৰ্ভাগ্যবশতঃ বেয়া হৈ যাব পাৰে কিয়নো দুৰ্বিত্তৰ কোন সময়ত মানুহক ঘটনা কৰিব সেই কথা কোনেও নাজানে ডকাইতে কেতিয়া তেওঁৰপৰা তেওঁৰ হাতত থকা সম্পত্তি লুটি নিব কোনেও নাজানে সেয়েহে পৰ্যটকসকলৰ ক্ষেত্ৰতো কেতিয়াবা বিপদ হ'ব পাৰে